খোৱাবস্তু সদায় হাত ধুই খালে শৰীৰৰ বহুখিনিয়েই উপকাৰ হয় বাহিৰ খোৱাৰ আগতে আমি বিভিন্ন কাম বন কৰি বাহিৰত ঘূৰি ফুৰোঁ মৌ মাখিৰ পৰা ধৰি বিভিন্ন জেগাত আমি হাত দিবলগীয়া হয় সেয়েহে সেয়ে মৌ মাখি বা বিভিন্ন কামৰ হাবি বন বা অন্য কাম কৰি থকা তাৰ বীজাণু আহি পেলাই আমাৰ হাতত থাকে তেনেকৈয়ে যদি আমি ভাতকেইটা খাই দিওঁ সেই বীজাণু আমাৰ পেটলৈ গৈ বিভিন্ন বেমাৰৰ সৃষ্টি হ'ব পাৰে সেয়েহে আমি যদি ভাত খোৱাৰ আগতে চাবোনেৰে হাতখন ধুই বীজাণুবোৰ নাশ কৰি খাওঁ সেই তেতিয়া আমাৰ সেই বীজাণুখিনি শৰীৰত আক্ৰমণ কৰিবলৈ সুবিধা নাপায় আৰু স্বাস্থ্যও ভালে থাকে সেয়েহে সদায় বীজাণু উপনাশৰ কাৰণে সদায় খোৱাবস্তু খোৱা সদায় খোৱাৰ আগত চাবোনেৰে হাত ধুই এ খাব লাগে